আমাৰ এই অঞ্চলত মাছৰ নাম কিছুমান মই কৈ আছো ৰৌ বৰালি ভকুৱা মিৰিগাম কুহি মাগুৰ কাৱৈ শিঙি এইবিলাক মাছে আমাৰৰ এই অঞ্চলত পোৱা যায় সাধাৰণতে দৰিকণা পুঠিলৈকে ইয়াতে আমাৰ মাছৰ উচ্চ চাহিদা হৈছে শিঙি মাগুৰ এনেকুৱা ধৰণৰ মাছবোৰৰ উচ্চ চাহিদা আছে আৰু মাছ ধৰা আমাৰ কিছুমান সঁজুলি আছে মাছ ধৰা সঁজুলি হ'ল জাল আচাৰা জাল বুলি কয় আমাৰ ইয়াতে পৰঙি জাল জাকৈ এইবিলাকেৰে মাছ ধৰা যায় মাছ সচৰাচৰ আমাৰ ইয়াতে বাৰিষা ধৰা হয় বেছিকৈ মাছ ইয়াতে সকলোৰে মাছ ধৰি বিক্ৰী কৰে এটা জীৱিকা মাছৰ আমাৰ এই অঞ্চলত আমাৰ ইয়াতে মাছ ৰক্ষণাবেক্ষণৰ কিছুমান পুখুৰী খন্দা হয় তাত বিভিন্ন প্ৰজাতিৰ মাছ মেলি দিয়া হয়